হয় হয় হয় কোনে ক'লে

গাড়ী অঁ গাড়ীটো শিকিব লাগে এইটো কেনেকুৱা গাড়ী লাগে লাইট মটৰ ভেহিকুল নে হেভি মটৰ ভেহিকুল মানে কোনখনৰ হেভিটোতো নালাগে বাৰু ছোৱালী মানুহ হ'লেতো লাইট মটৰ ভেহিকুলেই হ'ব অঁ অঁ অঁ সেইটো আৰু বেটছ তিনিটা বেটছ আছে পাঁচটা বজাত আছে সাতটা বজাত আছে আৰু নটা বজাত আছে আৰু ইভিনিঙত আছে চাৰ্টিফিকেটটো আমাৰ মানে তিনিমাহৰ কৰ্চ কৰিব লাগিব তিনি মাহৰ ক'ৰ্চ কৰাৰ পাছত যদি কমপ্লিট হয় তেতিয়া ইয়াৰপৰাই অনলাইন এপ্লাই কৰি দিলেও হ'ব আৰু মান্থলি ফিজটো হৈছে তিনি হেজাৰ টকা হ'ব এটা এক্জিকিউটিভ থাকে সেইটো ৰাতিপুৱা পাঁচটা বজাত তেতিয়া সেইটো মানে নিজৰ পিক আপ কৰি আনে আৰু ড্ৰপিং কৰা হয় আৰু যদি ইয়ালৈ আহি কৰা হয় তেতিয়া পোন্ধৰশ টকাকৈ হয় পাৰ মান্থ চাৰে পাঁচটা সাতটা আৰু নটা বজাত ৰাতিপুৱা

হ'বনে

অঁ ঠিক আছে ঠিক আছে